কৃষিৰ বাবে পানীৰ উৎস বহুত প্ৰয়োজনীয় কৃষি মানেই হৈছে খেতি খেতি এখন কৰিবলৈ হ'লে তাত পানীৰ যথেষ্ট প্ৰয়োজন হয় খেতিখন আৰম্ভণিতে যেতিয়া ধান চতিওৱা হয় কঠীয়া ৰোৱা হয় সেই সময়তে পানী লগা হয় পথাৰত সকলোবিলাক পথাৰতে পানী নাথাকে পানীৰ সুবিধা নাথাকে দমকল থাকে দুই এটা বহুত দূৰে দূৰে দমকলসমূহ থাকে আমি সেই দমকলবিলাক সেই দমকলৰ পৰা পাইপ ফিটিং কৰাই য'ত আমি যিখিনি ঠাইত আমি পানী কঠীয়াটো পাৰোঁ ক ধান চতিওৱা হয় সেই ঠাইলৈ পাইপেৰে পানীটো নিয়া হয় সেই ঠাইলৈ গতিকে পানীৰ বহুত বেছি খেতিখনত প্ৰয়োজন হয় আৰু মাটিবিলাক জলসিঞ্চন কৰা হয়